অঁ বাইদেউ মই সৰ্থেবাৰীৰ পৰা কৈছিলোঁ আপোনাৰ তাকে ববিতা সিদিনা আপোনাৰ তাকে গৈছিলোঁ মই যাওঁতে সেই আপোনাক লগ নাপালোঁ আৰু এই সিদিনা আপুনি যে কিবা ঔষধ দিলে মোক পেটৰ বিষৰ আৰু সেই গাৰ জ্বৰ চৰ উঠা আৰু মাথা চাথা থাকা ঘুৰনি হৈ থকা তাৰে এই এতিয়া মেডিচিনখিনি খাই আছোঁ কিন্তু মই ভাল পোৱা নাই আৰু কাঁহটোও হৈ আছে বুকুৰ বিষ হৈ গৈছে কাঁহোতে কাঁহোতে অঁ

অঁ বাইদেউ কি আপোনাক গ'লে কেতিয়া লৈকে যাম অঁ কালি দিয়ক যাম দিয়ক